অঁ হেল্ল' মই ফুলমণি কৈছোঁ আপোনালোকৰ পৰা যে গোমধানৰ গুটি লৈছিলোঁ সেই গোমধানৰ প্ৰিমিয়ামটো আপোনালোকে যোৱা মাহত মোৰ পৰা লৈ গৈছিল কিন্তু এতিয়া সেই প্ৰিমিয়ামটো কেনেকৈ দিম অঁ ঠিক আছে হ'ব বাৰু